মই সাধাৰণতে ফিজিকেল কিতাপ পঢ়ি অধিক ভাল পাওঁ কাৰণ ফিজিকেল কিতাপ যেতিয়া পঢ়া যায় তেতিয়া সেই ফিজিকেল কিতাপৰ পৰা বিভিন্ন ধৰণৰ লাভ হয় প্ৰথম কথা আমি যেতিয়া ফিজিকেল কিতাপ পঢ়োঁ তেনেহ'লে আমাৰ কিতাপ কিনাৰ আৰু কিতাপ সংগ্ৰহ কৰাৰ এটা পৰম্পৰা গঢ় লৈ উঠে যিটো পৰম্পৰা আমাৰ প্ৰজন্মৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ কাৰণেও এটা সংৰক্ষণমূলক কাৰ্য বা এটা ভাল পদক্ষেপ হিচাপে স্ৱীকৃতি পাব পাৰে কাৰণ কিতাপ এখন ফিজিকেলি কিতাপ এখন যেতিয়া পঢ়া যায় বা চকুৰ সন্মুখত যেতিয়া কিতাপ এখন থাকে তেতিয়া সেই কিতাপখনৰ যি যি ধৰণৰে সাহিত্যিক বিধান নহওক লাগে সেই কিতাপখনৰ লগত মানুহে বা পঢ়ুৱৈগৰাকীয়ে একাত্মতা অনুভৱ কৰে ফলত সেই কিতাপখনৰ চৰিত্ৰ সেই কিতাপখনৰ কাহিনী তাৰ লগত একাত্মতা অনুভৱ কৰাৰ ফলত কিতাপখনৰ প্ৰতি মোহ অধিক হৈ যায় ইয়াৰ উপৰিও সেই কিতাপখনে ব্যক্তিজনৰ ওপৰত বা পঢ়ুৱৈজনৰ ওপৰত অধিক প্ৰভাৱ পেলাবলৈ সক্ষম হয় যিয়ে ফিজিকেল কিতাপ পঢ়াৰ এটা বেনিফিট বা এটা লাভালাভ পঢ়ুৱৈগৰাকীৰ কাৰণে বা সেই পঢ়ুৱৈচামৰ কাৰণে সকলো পঢ়ুৱৈৰ কাৰণে ই এটা পজিটিভ পজিটিভ দিশ হৈ পৰে দ্বিতীয়তে যেতিয়া মানুহে ফিজিকেল কিতাপ পঢ়া যায় তেতিয়া সেই কিতাপখন কিনি সংৰক্ষণ কৰাৰ যিটো পৰম্পৰা সেইটোৱে মানুহক এটা লাইব্ৰেৰী গঢ়াৰ বা পুথিভঁৰাল সংৰক্ষণ কৰাৰ বা পুথিভঁৰাল গঢ়িব পৰা এটা মানসিকতা গঢ়ি তোলে আৰু ইয়ে কিতাপ পঢ়াৰ এক জাগৰণৰো সৃষ্টি কৰে বুলি ক'ব পাৰি গতিকে মই সকলো সময়তে ইলেক্ট্ৰনিক সংস্কৰণতকৈ ফিজিকেল কিতাপ পঢ়াৰ প্ৰতি অধিক আগ্ৰহী আৰু তাৰ সকলো পঢ়ুৱৈকে একেধৰণৰ পৰামৰ্শ দিয়াটোহে মই বিচাৰোঁ মই অডিঅ' বুক শুনিছোঁ উদাহৰণস্বৰূপে কুকু এফ এম কুকু এফ এমত মই প্ৰথম টা ট্ৰায়েলত অডিঅ' বুক শুনিছিলোঁ কিন্তু অডিঅ' বুকৰ জৰিয়তে বিভিন্ন বিশ্বসাহিত্য বা সামাজিক সাংস্কৃতিক বা যি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন কাহিনী পঢ়াৰ সুযোগ পোৱা যায় যদিও অডিঅ' বুক সকলো সময়তে সকলোৰে বাবে উপলব্ধ হৈ বা ছাবস্ক্ৰিপশ্যন লৈ পঢ়িব পৰাৰ বিশেষ সুবিধা নত নথকাৰ বাবে অডিঅ' বুক পঢ়াৰ ক্ষেত্ৰত বিভিন্ন দিশত বাধাৰ সৃষ্টি হোৱা দেখা যায় যিহেতু অডিঅ' বুকৰ জৰিয়তে এই গ্ল'বেলাইজেশ্যনৰ যুগত মানুহে বিভিন্ন ঠাইৰ বিভিন্ন সাহিত্যভাগ পঢ়াৰ সুযোগ পাব পাৰে কিন্তু দুখৰ বিষয় যে অডিঅ' বুক ছাবস্ক্ৰিপশ্যনৰ এটা ব্যৱস্থা থকাৰ বাবে অডিঅ' বুক পঢ়াৰ ক্ষেত্ৰত বা অডিঅ' বুকৰ অডিঅ' বুকৰ প্ৰতি আগ্ৰহী আগ্ৰহী হোৱাৰ ক্ষেত্ৰত পঢ়ুৱৈ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা দেখা যায় তথাপিও যিসমূহ অডিঅ' বুক পঢ়িবলৈ পোৱা গৈছে সেই অডিঅ' বুকসমূহেও বিভিন্ন ধৰণে প্ৰভাৱান্ৱিত কৰিছে বুলি ক'ব পাৰি